আমি সকলোৱে লগ হৈ মানে চিনেমাখন চোৱা চাবলৈ যোৱাৰ কথা ভাবিছোঁ এতিয়া যিখন চিনেমা বেছিকৈ চলিছে এতিয়া বিদুৰভাই চিনেমাখন বিদুৰভাই চিনেমাখন এতিয়া বেছিকৈ চলি আছে গতিকে এইখন এতিয়া ট্ৰেণ্ডিঙত আছে সেইকাৰণে মই ভাবিছোঁ যে আমি সকলোৱে মিলি সেই চিনেমাখন চাবলৈ যাম বুলি ভাবিছোঁ গতিকে তোমালোকে বা এই চিনেমাখন চাবলৈ যোৱাৰ ওপৰত কি কোৱা তোমালোকৰ মতামতটো বা কেনেকুৱা তোমালোকে কেনেকৈ চিনেমাখন কেতিয়া চাবলৈ যাবা সেয়ে মই মানে তোমালোকৰ লগত অলপ আলোচনা কৰিব বিচাৰিছোঁ আমি বিদুৰভাই চিনেমাখন যিহেতু এতিয়া অসমত বেছিকৈ চলি আছে বা ট্ৰেণ্ডিঙত আছে গতিকে আমি এই সেইখনকে চাবলৈ যাম বুলি ভাবিছোঁ তোমালোকে কেতিয়া মানে চিনেমাখন চাবলৈ যাম বুলি ভাবিব ভাবিছোঁ মানে কিমান টাইমত মই ভাবিছোঁ যে চিনেমাখন চাবলৈ আমি আবেলি পাঁচটামান বজাত যাম বুলি ভাবিছোঁ নে তোমালোকৰ কিবা অসুবিধা আছে যদি তোমালোকৰ কিবা অসুবিধা আছে তেন্তে জনাব পাৰা আমি তেতিয়া সময়টো অলপ ইফাল ইফাল কৰিব পাৰিম বা যদি তাতকৈ আগত নোৱাৰা তেতিয়া আমি ৰাতি যাব পাৰিম চিনেমাখন চাবলৈ ৰাতি নটামান বজাত আমি মানে চিনেমাখন চাবলৈ যাব পাৰিম গতিকে তোমালোকে নিজৰ যিটো সুবিধা অসুবিধাখিনি চাই পিনি সময়টো জনাবা যদিও চিনেমাখন আমাৰ কাৰণে কিমান দৰকাৰ বাৰু এতিয়া চিনেমাখনে আমাৰ বিভিন্ন ধৰণৰ জ্ঞান দিয়ে ন গতিকে আমি ভাবিছোঁ এখন ভাল চিনেমা চাবলৈ যাওঁ বুলি ভাবিছোঁ যিখন চিনেমা মানে এতিয়া যিটো ট্ৰেণ্ডিঙত আছে সেইকাৰণে মানে আমি চিনেমাখন সকলোৱে মিলি চোৱাটো ভাল বুলি ভাবিছোঁ একেলগতে যাওঁ বুলি ভাবিছোঁ আৰু চিনেমাখন চাবলৈ কিনো আৰু আমি এটা সময়ত মিলাই যদি তোমালোকৰ অসুবিধা হয় এটা সময়ত যাবলৈ বা পাছবেলা চাৰিটা বা পাঁচটা ভিতৰত যদি যাবলৈ অসুবিধা হয় তেতিয়া আমি সময়তে চেঞ্জ কৰি দিম সময়তে চেঞ্জ কৰি আমি ৰাতি নটা বা নটামানত যদি আৰু শ্ব' আছে যদি সেইটো সময়ত যদি দেখায় তেতিয়া সেইটো সময়ত যাম সেইকাৰণে তোমালোকে নিজৰ মতটো দিবা বা তোমালোকে কি ভাবা কেতিয়া গ'লে ভাল হ'ব কেতিয়া যাম কেনেকৈ কোন সময়ত চব লগ হ'ম সেই বিষয়ে ক'বা মোৰ মতে যদি সেইটো সেইটো সময়ত নহয় তেতিয়া ৰাতি নটামান বজাত যোৱাটো আমি ঠিক কৰিম বুলি ভাবিছোঁ তাৰ বাবে মানে তোমালোকে সকলোৱে নিজৰ মতামতো দিবা